আমাৰ পৰিয়ালত ঈশ্বৰ বা ধৰ্ম বিশ্বাস নকৰা কোনো সদস্য নাই সকলো সদস্যই ধৰ্মৰ বিশ্বাস কৰে আৰু আমি সদায় একেলগে মিলি জুলি একে ধৰ্মতে সদায় আমি সকলো বিশ্বাসত বিশ্বাসত থাকোঁ গতিকে ইয়াৰ আমাৰ ব্য়তিক্ৰম হোৱা নাই এতিয়ালৈকে